কেবৰ ভাইটি মই তোমাৰ ওচৰলৈ আহিলোঁ কেবৰ গাড়ী এখন বুক কৰিব কাৰণে মই অকণমান দূৰলৈ যাম তোমালোকৰ ইয়াতে বুক কৰিব পাৰি নহয় তোমালোকৰ দাম দৰবিলাক কেনেকুৱা তোমালোকে যদি অতিৰিক্ত দাম কৰা তেতিয়াহ'লে মই অইনৰ ওচৰত বিচাৰিব লাগিব মই গুৱাহাটীলৈ যাব বিচাৰিছোঁ মোৰ পৰিবাৰো আছে ল'ৰা ছোৱালীও আছে তেওঁলোকো মোৰ লগত যাব গতিকে অকণমান সস্তা হিচাপে গাড়ীখন বুক কৰিব পাৰিলে ভাল হয় আৰু যিজন ড্ৰাইভাৰ যাব তেওঁ অকণমান গাড়ীৰ মানে প্ৰশিক্ষণপাপ্ত হ'ব লাগে ভাল ড্ৰাইভাৰ হ'ব লাগে এইটোকে মই ক'ব বিচাৰিছোঁ তোমাৰ ওচৰত পাম নাই বাৰু তোমালোকৰ কিমানমান গাড়ী ইয়াৰ পৰা ৰাওনা কৰে তোমালোকে কিমানমান গাড়ী ৰাখিছা এইটো জনাবা নেকি অঁ যিমান গাড়ী আছে তাৰে এখনহে লাগিব আমাক গতিকে অকণমান সস্তাতে দিয়াৰ চেষ্টা কৰিবা আৰু